নমস্কাৰ মোৰ এখন হাঁহ কুকুৰা ফ্ৰাম আছে এই ফ্ৰামৰ পৰা মই বহুত লাভাম্বিত হ'ব পাৰিছোঁ হাঁহ কুকুৰা বতাহ বুলি ক'লে আমি যেতিয়া বতাহ লাগে ন তেতিয়া আমি মানে ধুনীয়াকে আমি এটা গঁড়াল বনাই দিছোঁ আৰু বীজাণুমুক্ত কৰিব কাৰণে গঁড়ালটো ধুনীয়াকে বনাই দিছোঁ আৰু পৰিষ্কাৰ পৰিচ্ছন্নকে ৰাখিছোঁ মোৰ কুকুৰা দুবিধৰ আছে এবিধ সোণালী কুকুৰা আৰু এবিধ হৈছে লোকেল কুকুৰা আৰু সোণালী কুকুৰা বিকিও মই বহুত বহুত লাভাম্বিত হৈছোঁ সোণালী কুকুৰা ডিম আমি এটাত দছ টকাকে বিকো আৰু লোকেল কুকুৰা ডিমো আমি এটাত দহ টকাকে বিকোঁ যে আৰু যেতিয়া আমি মুৰ্গী ডাঙৰ হয় ন মতা কুকুৰা তেতিয়া আমি এটা কুকুৰা সাতশ আঠশ তেনেকে বিকো আৰু লোকেল কুকুৰা যেতিয়া আমাৰ বেমাৰ আজাৰ হয় তেতিয়া আমি বেমাৰ আজাৰ হ'লে আমি কি কৰোঁ ভেকচিন দিওঁ ডেৰ মাহৰ মূৰত আৰু ভেকচিন দিলে কুকুৰাকিটা ভালে থাকে বেমাৰ আজাৰ হ'লে যেতিয়া আমাৰ চকুত কুকুৰা বেমাৰো চকুত আজিনা হয় বা ঠাণ্ডা এতিয়া ঠাণ্ডা ছিজন হয় ঠাণ্ডাত কুকুৰা যেতিয়া মৰি যায় আমি দৰৱ দিওঁ দৰৱ দিলে কুকুৰা ভাল হৈ যায় আৰু কুকুৰা হাঁহৰ ভেকচিন বুলি ক'বলৈ গ'লে কুকুৰা যেতিয়া বেজী কুকুৰা আমি যেতিয়া সৰু পোৱালিবিলাকৰ বেজি আমি পাখিত দিওঁ আৰু ডাঙৰবিলাকৰ ভৰিত দিওঁ আৰু কুকুৰা হাঁহ কুকুৰা হাঁহ বুলি ক'লে কুকুৰাৰ কুকুৰা এবাৰ কিনি মই বহুত লাভাম্বিত হৈছোঁ কুকুৰা এবাৰ মোৰ সম্পূৰ্ণ কুকুৰা হাঁহ এশজনীমান আছে আৰু কুকুৰা হাঁহ মোৰ ষাঠিজনীমান আছে মাইকী চল্লিছজনী আৰু মতা বিছটা সেই কুকুৰা মই এতিয়া এটা পাঁচশ টকাকে বিকিছোঁ আৰু কণীও বিকিছোঁ ভালেমানখিনি আৰু হাঁহৰ হাঁহৰ দাম হৈছে পাঁচশ টকাকে বিকো আৰু কুকুৰা যেতিয়া কুকুৰা যেতিয়া বেমাৰ আজাৰ হ'লে আৰু এটা ঔষধ দিওঁ মই নহৰু পিচি দিওঁ নতুবা এই হালধি ৰস হালধি ৰস তাৰ পিচি কিনে দি দিওঁ আৰু নহৰু পিচি দিলে বহুত সোনকালেই কুকুৰাজনী ভাল হয় বাৰু আৰু হাঁহৰো হাঁহ মোৰ দুবিধ হাঁহ আছে এবিধ হৈছে কেম্বেল হাঁহ আৰু এবিধ হৈছে লোকেল হাঁহ আৰু কেম্বেল হাঁহবিধৰ কেম্বেল হাঁহো বহুত সোনকালে কণী পাৰে যেনে সোণালী কুকুৰা সোণালী কুকুৰা বহুত সোনকালে কণী পাৰে সিহঁতে সিহঁতৰ বেজি যেতিয়া দিয়া হয় ন তেহঁতে তেতিয়া এমাহ এমাহমানৰ পিছতে সিহঁতে কণী পাৰে আৰু লোকেল কুকুৰা মই এই হাঁহ কুকুৰা বেচি মই বহুত লাভাম্বিত হোৱাৰ পিছত যেতিয়া মই এখন এটা মোবাইল ল'লোঁ আৰু এই পইচা বিক্ৰী কৰি এই হাঁহ কুকুৰা বিক্ৰী কৰি মই মোৰ মানুহজনক এতিয়া মই যিহেতু খুজিবলগীয়া নহয় কাৰণ মইতো আৰু সেইকাৰণে হাঁহ কুকুৰা বিকিও মই মোৰ ছোৱালী যিহেতু স্কুলত দিছোঁ তাইক পঢ়া খৰচ মই ধুনীয়াকে দিব পাৰোঁ স্কুলৰ ফিজ হওক গাড়ীৰ ফিজ হওক আৰু কিতাপ লেখা পঢ়া এইবিলাক সকলো যি লাগে স্কুলৰ টিফিন সকলো আদি কৰি মই তাইক দিব পাৰোঁ এতিয়া একো হাত পাতিবলগীয়া নহয় কাৰো হাতত নিজৰ পৰা নিজে উপাৰ্জন কৰি ধুনীয়াকৈ চলি আছোঁ এই হাঁহ কুকুৰা বুলি এটা হাঁহ কুকুৰা এই প্ৰথমে মই এই হাঁহ কুকুৰা বিজনেছটো বহুত কষ্টৰে লাভ কষ্টৰে মানে উপাৰ্জন কৰিছোঁ এতিয়া মই এতিয়া মই বহুত সুখী মানে মানে ভালকৈ উপাৰ্জন কৰি চলি আছোঁ এই মানে যেতিয়া সিহঁতৰ স্বাস্থ্য বেয়া হয় ন তেতিয়া মই ভেকচিন দিওঁ আৰু সেই ভেকচিন লৈয়ে হাঁহ কুকুৰাকিটা ধুনীয়া হৈ উঠে আৰু অলপো কষ্ট নেপায় তেতিয়া তেতিয়া মানে মৰা চান্স নাথাকে ভেকচিন যিহেতু ডেৰ মাহৰ মূৰত দিবই লাগে ডেৰ মাহৰ মূৰত লোৱাৰ পিছত কুকুৰাকিটা ধুনীয়া হৈ থাকে আৰু হাঁহকেইটা যিহেতু মই বেজী নিদিওঁ সিহঁতক দানা হাঁহ ধান খুৱাওঁ আৰু তুঁহগুড়ি দিওঁ তুঁহগুড়ি ধান এনেকে কৰিয়ে মই তাহাঁতক দিওঁ আৰু কুকুৰাবিলাকৰ কুকুৰাবিলাকৰ কুকুৰাকো মই তেনেকে চাউল দিওঁ আৰু কুকুৰা দানা পায় যিহেতু কুকুৰা দানাও আনো সোণালী কুকুৰাক মই কুকুৰা দানা আনি খুৱাওঁ আৰু হাঁহকো মই তেনেকেই ধানেই দিওঁ আৰু তুঁহগুড়ি চাউল মিক্স কৰি এনেকে দিওঁ এইবাৰ হাঁহ যিহেতু মই বহুত বেচিলোঁ সেই টকাৰে মই এখন গাড়ীও লৈছোঁ আৰু মোৰ যিহেতু পৰিয়াল আছে সেই পৰিয়ালো মই ধুনীয়াকে পোহপাল দিব পাৰিছোঁ আৰু মোৰ মানুহজনৰ যিহেতু বিজনেচে কৰে তেওঁ আমাৰ এখন ব্ৰইলাৰ ফাৰ্মো আছে সেইখনলৈ তেওঁ ব্যস্ত হৈ থাকে আৰু সেইখনৰ পৰা আমি বহুত উপাৰ্জন কৰিব পাৰিছোঁ তেওঁলোককো সময়মতে দৰৱ দিওঁ আৰু হাঁহকো হাঁহৰো মই এখন ফ্ৰামেই আছে বুলি কৈছোঁ ফ্ৰাম আছে আৰু সেই ফ্ৰামখনৰ বহুত ডাঙৰ সেই ফাৰ্মখন লৈ মই ধুনীয়াকে ব্যৱসায় চলাই আছোঁ আৰু কুকুৰাও আছে কুকুৰা কুকুৰা ফাৰ্মখন মোৰ বহুত ডাঙৰেই হয় আৰু সেইখন লৈয়ো ধুনীয়াকে মোক ব্যৱসায়টো ডাঙৰ হৈ আছে আৰু এয়াই আৰু হাঁহ হাঁহৰহে মই তেতিয়া বেমাৰ হয় হাঁহৰ কুকুৰা বেজি দিওঁ বেজি দি আৰু বেজিয়ে দিওঁ বিশেষকে আৰু বেজিয়ে দিওঁ আৰু ধান বুলি কয় নিম নহৰু আৰু আৰু নহৰু পিচি সিহঁতৰ চকুত দিলে যিহেতু আজিনা ভাল হৈ যায় সেই আজিনাত দি দিওঁ আৰু কুকুৰাকো তেনেকে মই কুকুৰা এতিয়া যিহেতু কুকুৰা ছিজন কুকুৰাও মই কেইবাটাও বিক্ৰী কৰিছোঁ কুকুৰা মই পাঁচটা মানেই বিক্ৰী কৰিছোঁ সেই কুকুৰা মই এটাত আঠশ টকাকে আঠ পাঁচ চল্লিছ চাৰি হাজাৰ টকা মই উপাৰ্জন কৰিব পাৰিছোঁ এই চাৰি হাজাৰ টকা মই মোৰ ছোৱালী স্কুলৰ ক্ষেত্ৰত দিবলগীয়া হোৱাৰ কাৰণে তাত মই দিলোঁ সেইকাৰণে মই কওঁ এই কুকুৰা হাঁহৰ পৰা মই বহুত লাভাৱিত হ'ব পাৰিছোঁ আৰু এই কুকুৰা হাঁহ হৈছে কাৰণ কুকুৰা হাঁহৰ কোনো ভেজাল নাই লোকেল হয় যিহেতু চব আৰু সোণালী কুকুৰাও বহুত লোকেলে হয় এইবিলাক বিকিলেও ধুনীয়া ব্যৱসায় এটা কৰি চলাব পাৰি হাঁহৰ কেম্বেল হাঁহ হৈছে কেম্বেল হাঁহে কিন্তু বহুত কেম্বেল হাঁহো ভালেই বেয়া নহয় কেম্বেল হাঁহো মোৰ উপাৰ্জন মোৰ কেম্বেল হাঁহ আছে চল্লিছ পঞ্চাছজনীমান সেয়াই আৰু